হেল্ল' মই আপোনাক যে সেই প্ৰেচাৰৰ ঔষধ দিছিলোঁ আপুনি সেই প্ৰেচাৰটো আপুনি জুখি লৈছে নে পৰীক্ষা কৰি লৈছে আপুনি প্ৰেচাৰটো পৰীক্ষা কৰি ল'ব প্ৰেচাৰটো বহুত বাঢ়ি গৈছে

আপুনি যিমান পাৰে সোনকালে আহি আমাৰ ইয়াতে আপুনি পৰীক্ষা কৰি ল'ব মানে পৰীক্ষাটো বিনামূলীয়া হ'ব আপুনি চিন্তা কৰিব নালাগে আপুনি অতি সোনকালে আহি আমাৰ ইয়াত পৰীক্ষাটো কৰি ল'ব আৰু আপোনাৰ তাৰমানে চুগাৰো বাঢ়ি গৈছে আপুনি তাৰমানে কিছুমান বস্তু বাদ দিব লাগিব খাদ্য আপুনি মিঠাই খাব নোৱাৰে চেনি খাব নোৱাৰে আলু খাব নোৱাৰে নাই একদম মই নোৱাৰিম আপুনি পৰীক্ষা কৰাৰ পিছত আমি এটা কিবা সিদ্ধান্ত কৰিম কৰি আপোনাক আমি জনাম হয় আপুনি চুগাৰটো টেস্ট কৰিব লাগিব আৰু আপুনি ৰাতিপুৱাই শুই উঠি আপুনি খোজকাঢ়িব এক ঘণ্টাকৈ আপুনি খোজ কাঢ়িব সদায় সদায় আপোনাৰ কিবা অসুবিধা হৈছে নেকি এনেই প্ৰেচাৰ চুগাৰৰ ওপৰত আপুনি প্ৰেচাৰটো আপুনি পৰীক্ষা কৰি ল'ব অতি সোনকালে আমাৰ ইয়াতে আহিব আৰু বিনামূলীয়াকৈ পৰীক্ষা কৰা হ'ব